হেল্ল' মাইনা ফাষ্টফুড চোলা ধৰা

মই আপোনাক এখন ৰুটি আৰু দুখন নান অৰ্ডাৰ দি থৈ আহিছিলোঁ হয় হয় এতিয়া সলনি কৰি দিয়কচোন তিনিখন ৰুটি আৰু পাঁচখন নান অঁ অঁ দি দিয়ক

এতিয়া এতিয়া দি দিয়ক আৰু পাই যাম বাৰু অঁ ঠিক আছে হ'ব দিয়ক